হয় মহিলা নৃত্য শিল্পীসকলে বহু ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় যেনে যেতিয়া আমি কৰবাত বাহিৰত বা অলপমান দূৰত যেতিয়া আমি নাচিবলৈ নৃত্য কৰিবলৈ যাওঁ তেতিয়া মানে সমাজৰ মানুহৰ বহুত কথা শুনিবলগীয়া হয় আমাৰ ইয়াত বিশেষকৈ আমি যিহেতু গাঁৱত বাস কৰোঁ আৰু ইয়াত সকলো মানুহে এইবিলাক এইবিলাক নৃত্য বা গান সকলো মানুহে ভাল নাপায় গতিকে সেই মানুহখিনিয়ে আপোনাক কৰি দিব যে এনেকৈ ৰাতি ঘূৰি ফুৰে বা এনেকৈ গতিয়ে বহু তেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় আৰু নিজেও আমি অহা যোৱা কৰোতেও বহুতখিনি সমস্যা হয় আৰু সেয়া বহুত তেনেকুৱা আছে সকলো জেগাতে নহয় আৰু সকলো মহিলা নৃত্য শিল্পীৰ লগত তেনেকুৱা নহয় চাগে কিন্তু আমাৰ ইয়াত যিহেতু আমি গাঁৱত বাস কৰোঁ গতিকে ইয়াত তেনেকুৱা অলপমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়